আমাৰ ঘৰত থকা বিদ্যুতেৰে চলা সামগ্ৰীসমূহ হ'ল ইলেক্ট্ৰিক কেটলাৰ কেটলি ইলেক্ট্ৰিক কুকাৰ ফ্ৰীজ ইনডাকশ্য়ন অ'ভেন ইত্য়া মিক্সাৰ ইমানখিনিয়ে আছে আৰু আগৰ দিনত যিহেতু মানুহে জুইত বনাইছিলে খৰি গোটাই পানি জুইত বনাইছিলে আৰু এতিয়া সকলোৰে ঘৰত গেছ চিলিণ্ডাৰ অ'ভেন ছ'ৰী গেছ চিলিণ্ডাৰৰ মানে ব্যৱস্থা হৈছে যিহেতু মানে আগৰ দিনত কি হয় যে বৰষুণ দিলে খৰি পাব নাইকিয়া হয় খৰি পোৱা নাযায় তেতিয়া মানে খৰি নুশুকালে জুইটোও নজ্ৱলে ভালকৈ তেতিয়া অলপ খানা বনাবলৈ প্ৰব্লেম হয় আৰু ধোঁৱা হৈ যায় ধোঁৱাই চকুত লাগে তেনেকুৱাও কিছুমান প্ৰব্লেম হয় আৰু অলপমান দেৰি লাগে হয়তো জুইত আৰু বাকী এতিয়া গেছ চিলিণ্ডাৰ অহাৰ পৰা অতি সহজত এইখিনি আমি বনাব পাৰোঁ অতি কম সময়ৰ ভিতৰত আমি বনাব পাৰোঁ একো অসুবিধা নহয় বা একো খৰিৰো প্ৰয়োজন নহয় অতি কম সময়ত আমি খাদ্য বনাব পাৰোঁ বা আৰু বাকী মিক্সাৰে আমি ভালকৈ মিক্স কৰিব পাৰোঁ এতিয়া মানে মানে এতিয়া যোনখিনি আধুনিক সামগ্ৰী হ'ল বিদ্যুতেৰে চলা এইখিনিৰ দ্বাৰা আমি আৰু সোনকালে বনাব পাৰোঁ